আমাৰটো এতিয়া গাওঁ অঞ্চলত আমি সদায়েই ঘৰত চাকি বন্তি জলাওঁ আৰু চাকি বন্তি ধূপ ধূনা জলাওঁ ধূনা দি আৰতিও কৰোঁ মন্দিৰত ঘৰৰ যোনটো মন্দিৰ আমি তাতে ধূপ ধূনা জলাওঁ আৰু তাতে আৰতি কৰোঁ আৰু প্ৰাৰ্থনা কৰোঁ আমাক মাহঁতে যেনেকৈ শিকাইছে সৰুৰ পৰাই তেনেকৈ কৰোঁ আৰু আমাৰ ওচৰততো জানেই নলবাৰীত ৰাসটো এটা ডাঙৰ উৎসৱ ধৰ্মীয়ই অনুষ্ঠান এটা আৰু দুৰ্গা পূজা হয় হাফুৰত বহুত ডাঙৰ দুৰ্গা পূজা হয় আৰু লক্ষী পূজাও হয় শিৱৰাত্ৰিৰ দিনা বহুত উৎসৱ হয় শিৱৰাত্ৰি হয় আৰু বহুত হয় ভেঠেলি চেঠেলি হয় আমাৰ ইয়াতে আৰু এই কি মনসা এই পূজা হয় আৰু এই বালি ওচৰতে বালি আছে তাতে কালী পূজা হয় ডাঙৰ কালি পূজা হয় আৰু আমি এতিয়া ৰাসতো প্ৰত্যেকৰে ৰাসটো এতিয়া আমাৰ ডাঙৰেই উৎসৱ নলবাৰীৰ আৰু দুৰ্গা পূজাত আমি আমাৰ ওচৰতে হয় কৈঠালগুচিত হয় আৰু ইফালে সেই দৈ হাফুৰৰ দৈৰ ওচৰত বহুতকেইখন পূজা আছে আমাৰ আৰু এইকেইদিন নতুন কাপোৰ লওঁ বিৰাট চখ আৰু এইকেইটা দিন আৰু আৰু কোনে কিমান তাতেটো থিয়েটাৰ গোটেই যায় থিয়েটাৰো চাওঁ আমি গতিকে বিৰাট আনন্দ লাগে আৰু এতিয়া আমাৰ ঘৰত এনেই সাধাৰণতে আমাৰ ঘৰতে নাৰায়ণ পূজাবিলাক হৈয়ে থাকে শিৱ পূজা হৈ হৈ বিষ্ণুপাঠ কৰে মাহঁতে শিৱ পূজাও কৰিছিল আগতে এতিয়া নকৰে শিৱ পূজা গতিকে ঘৰতে আমাৰ বহুত ধৰণৰ পূজা পাৰ্বণ হৈয়ে থাকে আমাৰ ঘৰখনত আৰু আমাৰ সেইফালে এই কাষতে এটা সেই পাতিছে এতিয়া শিৱ সেই কি শিৱৰ এটা মন্দিৰ খুলিছে তাতে শিৱৰাত্ৰি বহুত ডাঙৰকৈ একদম ঘৰৰ ওচৰতে এটা এই মন্দিৰটো সাঁজিছে তাতে বহুত ডাঙৰকৈ শিৱৰাত্ৰি হয় আৰু সেই শিৱৰাত্ৰিৰো বহুত নাম চাম আহে নাগাৰা নাম মাতে বিৰাট ডাঙৰেই হয় অনুষ্ঠানটো আৰু এতিয়া আমাৰ কি এইখিনিয়েই আৰু আমাৰ ওচৰৰ এইখিনিয়েই আৰু ডাঙৰ ডাঙৰ পূজা